ব্যৱসায়ত সফল হ'বলৈ হ'লে মুখখন মানুহৰ মিঠা হ'ব লাগিব ব্যৱহাৰ পাতি ভাল হ'ব লাগিব মানুহক সহজ সৰলভাৱে কথা ক'ব লাগিব যাতে আপোনাৰ প্ৰতি ইমপ্ৰেছ হয় ইমপ্ৰেছ হৈ কিবা এটা যাতে কাম কৰিব পাৰে ব্যৱসায় সফল হ'ব হ'বলৈ হ'লে বহুতো মানুহজনী বিশেষকৈ ভাল হ'ব লাগিব বাকী দিবও লাগিব আৰু বাকী দিবও নালাগে কাৰণ কেলে যদি এনিটাইম বাকীয়ে দি থাকে বাকী দি থাকিলে পিছত লছ হ'বগৈ লছ হৈ দোকান তেতিয়া ব্যৱসায় সেইটো ব্যৱসায় হৈ নাথাকে সেইটো সম্পূৰ্ণ ধ্বংস হৈ যাব গতিকে বাকী দিবও লাগিব ল'বও লাগিব ব্যৱসায়ত সফল হ'বলৈ হ'লে মানুহজনী বিশেষকৈ মানুহজন বা মানুহজনী বিশেষকৈ অলপ পঢ়া শুনাও হ'ব লাগিব ইমান নপঢ়া নুশুনা হ'লেও নহ'ব অন্ততঃ হায়াৰ ছেকেণ্ডেৰী পাছটো হ'ব লাগিব যাতে ভালকে কিবা সেইবোৰ কৰি মেলি যোগ বিয়োগ হৰণ সেইবোৰ যাতে কৰি চাব পাৰে কি কৰিলে কি হ'ব কি নকৰিলে কি নহয় সেইখিনি যাতে চাব পাৰে নহ'লে ব্যৱসায় সফল হৈ নুঠিব ব্যৱসায় কৰিবলৈ বহুতো গুণৰ অধিকাৰী হ'ব লাগিব বিশেষকৈ টানকে ক'ব নালাগিব মানুহক যিটো সময়ত পায় সেইটো দিব এনেকে ক'ব লাগে দিব নোৱাৰিলে টানিও ধৰিব লাগিব আৰু কি বুলি কয় তাৰমানে দিব ক'ব পাৰিবও লাগিব কথা মানুহক তেতিয়াহে এটা ব্যৱসায় কৰিব পাৰিব এটা ব্যৱসায় কৰিবলৈ তিতা মিঠা চব গুণ সহ্যও কৰিব লাগিব কিছুমান কথা মানুহে তেতিয়াই হ'ব নহ'লে সেইটো ব্যৱসায় ব্যৱসায় হৈ নাথাকিব ব্যৱসায় পৰা মানুহে বহুতো আমি উপকৃতও হ'ব পাৰোঁ বহুত ব্যৱসায় আছে মানে আমাৰ গাঁৱলীয়া সমাজতো ব্যৱসায় ক'বলৈনো কি আও ধেৰ ব্যৱসায় আমাৰ ইয়াত আছে ব্যৱসায় কৰিলেই হ'ল খালী ভাল হ'ব লাগিব মানুহ সহজ সৰল মানুহৰ প্ৰতি অনুপ্ৰাণিত যাতে তেওঁৰ প্ৰতি অনুপ্ৰাণিত হ'ব লাগে অনুপ্ৰাণিত কৰাব পাৰিব লাগিব তেতিয়াহে হ'ব ব্যৱসায়ত বহুতো কথা শুনিবও লাগিব মানুহে আৰু সহ্যও কৰিব লাগিব সেই কথাখিনি অকল ব্যৱসায় যে অকল টান কথা মাতে দিবই লাগিব হেৰি কৰিবই লাগিব সেইটোৱে নহ'ব ব্যৱসায়ত ব্যৱসায়ত বহুত পইচা হেৰি হৈ যাব লোকচান হৈ যাব সেইখিনি হেৰি কৰিবলৈ ভাল ভাল কথাই আকৌ তুলিব পাৰিব লাগিব সেইটো পইচা তেতিয়াহে এটা আকৌ ব্যৱসায় কৰিব পৰা হ'ব নহ'লে সেইটো ব্যৱসায় ব্যৱসায়কে থাকি যাব এনেই দোকান এখনতে কৰিবলৈ হ'লে পোনে প্ৰথমতে এদিন ভালকে নিব পিছত ধাৰ বিচাৰি আহিব সেই ধাৰটো দিব পাৰিবও লাগিব তেতিয়াহে আকৌ নেক্সট এদিনা আহিব তেতিয়াহে দোকানখন বিক্ৰী হ'ব আকৌ পিছত যাতে সেই গ্ৰাহকজনে সেই বস্তু নিলে আকৌ যাতে ক'বহি পায় দিয়া দিবলৈ আকৌ খুজিব পাৰিব লাগিব ভালকে খুজিব লাগিব তেতিয়া দিব আৰু এনিটাইম কি বুলি কয় ধাৰ দি থাকিলেও নহ'ব বাকী কি বুলি কয় খুজিবও লাগিব আৰু ভালকে পইচা পাতি ইমপ্ৰেছ কৰিবও লাগিব বিশেষকৈ পইচা পাতি লাগিব যে কোনো এটা ব্যৱসায় দোকানেই হওক কিবাই হওক নিজৰ পুঁজিটো ডাঠ হ'ব লাগিব তেতিয়াই হ'ব নহ'লে নহ'ব এটা ব্যৱসায় কৰিবলৈ মানুহক বহুতো গুণৰ অধিকাৰী হ'ব লাগিব সঁচাই মিছাই সঁচাও ক'ব লাগিব কিছুমান মিছাও ক'ব লাগিব ক'ৰবাত গ'লে ক'ৰবাত গৈছোঁ এনেকেও ক'ব লাগিব কিছুমান ব্যৱসায়ত কাৰণ চব ক্ষেত্ৰতেই সঁচাটো কৈ থাকিলেও নহ'ব আৰু মিছাটো ক'লেও নহ'ব চব ক্ষেত্ৰতে মিছাও নহ'ব চব ক্ষেত্ৰতে সঁচাও নহ'ব এটা ব্যৱসায় কৰিবলে এটা বহল মনৰ মানুহ হ'ব লাগিব এজন বহল মনৰ গৰাকী হ'ব লাগিব তেতিয়াহে এটা সফল এটা ব্যৱসায় সম্পূৰ্ণ সফল হ'ব আৰু সম্পূৰ্ণ কি বুলি কয় ছাকচেছ হ'ব তাৰমানে তেতিয়াহে কৰিব পাৰিব জীৱনত সেইটো মানুহে উন্নতি কৰি যাব লাগিব অকল যে কিবা এটা কাবাক ঠগিম বুলি ভাবিবই নালাগিব মানুহক যিহেতু কৈছোঁ তাক সেইটো দিম বেয়া বস্তু এটা দি ঠগিম সেই ঠগামেলাৰ কথা চিন্তা কৰিবই নালাগে ভালকেহে আগবাঢ়ি যাব লাগে মানুহ সদায় কি বুলি কয় এটা ব্যৱসায় কৰিবলৈ হ'লে বহুত মানে মানুহৰ লগত পৰিচয় হ'ব লাগিব বহুত মানুহৰ লগত চিনা পৰিচয় হ'ব লাগিব এটা দুটা মানুহৰ লগত ব্যৱসায় এটা দুটা মানুহৰ লগত অকল ব্যৱসায় কৰিব নোৱাৰি এখন বহল সমাজ লাগিব সেই কিবা কথা এটা বুজাবলৈ কিবা এটা ক'বলও বহু সময়ে সময়ে মানুহটোক ধাৰ বাকীও দিব লাগিব আকৌ তাৰপা ল'বও লাগিব তেতিয়াহে এটা ব্যৱসায় এটা এটা ব্যৱসায় সম্পূৰ্ণৰূপে হ'ব নহ'লে এটা ব্যৱসায় ফ্লপ মানে সম্পূৰ্ণ তললৈ ডুবি যাব পাৰে ব্যৱসায় বুলি ক'লে বিশেষকৈ মানুহজন অকমান স্মাৰ্ট হ'ব লাগিব মানে টেঙৰ হ'ব লাগিব ভালকে মানুহক বুজাই বুঢ়াই ল'ব লাগিব পাৰিব লাগিব মানুহক মানে মান যাতে তেওঁ সেইটো ব্যৱসায় তেওঁৰ পৰা যাতে বস্তুটো লয় সেনেকুৱা তেনেকে তেনেকে কথা তেওঁৰ লগত পাতিব লাগিব তেতিয়াহে হ'ব নহ'লে এটা ব্যৱসায় ব্যৱসায় হৈ নুঠে সম্পূৰ্ণ শেষ হৈ যাব এটা ব্যৱসায় গতিকে এটা ব্যৱসায় কৰিবলৈ সফল হ'বই লাগিব এটা ব্যৱসায় কৰি তেতিয়া মইযে পাৰিমেই সেইটো হ'ব লাগিব